ঋতু বুলি ক'বলৈ গ'লে মই ঠাণ্ডাৰ ছিজনটো বিশেষকৈ বেছি ভাল পাওঁ কাৰণ ঠাণ্ডা ছিজনত আমি সকলো ল'ৰা গাৱঁৰ একেলগে মিলি ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ ফিল্ডলৈ খেলা ধূলা কৰি বহুত ভাল লাগে